হেল্ল' অঁ হয় হয় পাইছোঁ আই ডণ্ট ন আই থিংক ইউ চুড পাৰ্ট আচ্চা আ আপুনি ফাৰ্ষ্টতে প্লীজ কাইণ্ডলি আপোনাৰ নামটো কৈ দিব নেকি আচ্ছা অ'কে আপোনাক কিমান দিনৰ কাৰণে লীভ লাগে আচ্চা দুদিনৰ কাৰণে লাগে ন মানে এক্সুৱেলি এনেকেতো লীভ দিয়া নহয় বাৰু বিক'জ আপুনিতো জানেই প্ৰচিডিউৰটো আপুনি এটলিষ্ট ওৱান উইক আগত এটলিষ্ট ফিভটিন ডেজ আগত বাট এটলিষ্ট ওৱান উইক আগত লীভটো এপ্ৰ'ভ কৰাব লাগে মানে ছ' এতিয়া তেনেকৈ ইমান ইমি ইমিডিয়েট লীভ দিয়াটো অলপ প্ৰ'ব্লেম হ'ব বিক'জ মানে গম পাইছে ন এতিয়া কামৰ প্ৰেছাৰ কিমান আৰু আমাৰ ডিপাৰ্টমেণ্টত এনেও মানুহ অলপ কম আছে ছ' তেনেকৈতো লীভটো পচিব'ল নহ'ব ইমান এনেকৈ ইমিডিয়েট ন'টিছত কালি লীভ দিয়া এক্সুৱেলি এনেকে ইমিডিয়েটলি লীভ দুটা ৰিজনত দিয়া হয় এক হয়তো আপুনি নিজৰ চিক লীভটো ল'ব পাৰে অৰ এজ আপোনাৰ ইমিডিয়েট ফেমিলি মেম্বাৰছ যেনেকৈ মানে পেৰেণ্টচ বা চিব্লিং এনেকুৱাত এনেকুৱাত এলাউ কৰা হয় বাট এনেকুৱা আপোনাৰ এতিয়াতো দূৰৰ ৰিলেটিভ হৈ যায় ন যেনেকে জেঠাই বুলি ক'লে আপুনি সেইটো ইছ্যুত মানে সেইটো প্ৰব্লেম হয় অকণমান এনেকে পুটুককে দিবলৈ মানে একো প্ৰভিজন তেনেকে নাই আপোনাক সেনেকে লীভটো দিয়া অ'কে আচ্ছা অ'কে অ'কে ঠিক আছে সেইটো কেছত আপুনি এটা কাম কৰিব পাৰে যে মানে আপুনি আনপেইড লীভ ল'ব পাৰে কি এইটো দুটাৰ এই দুটা দিনত মানে আপোনাৰ পেমেণ্টটো পাৰ দে' যিমান আপোনাৰ চেলেৰী হয় সেইটো আপোনাক দিয়া নহ'ব মানে আপোনাৰ চেলেৰীৰ পৰা কাটা হ'ব তেনেকে যদি আনপেইড লীভ ল'ব খোজে আমি ইমাৰ্জেঞ্চি চিটুৱেচনত মানে এনেকে এপ্ৰ'ভ নকৰোঁ ইউজুৱেলি বাট চিনছ আপুনি ইনচিষ্ট কৰিছে মোক কৰি দিব পাৰিম বাট সেইটোৱে কিন্তু আপুনি লীভটো এক্সটেণ্ড কৰিব নোৱাৰিব আপুনি দুদিন বুলি কৈছে যিহেতু এক পৰহি পৰহি তাৰ পিছদিনা আপুনি জইন কৰিবই লাগিব হয় হয় অ'কে ঠিক আছে আপুনি এটা মেইল কৰি দিয়ক মেইলটো আপোনাৰ ছুপাৰভাইজাৰজনক ক'ট ৰাখি দিব মেইলত চি চিতে তাৰ পাছত আপোনাক এপ্ৰ'ভ কৰি দিম তাৰ পাছত আপোনাৰ এপ্ৰ'ভ হৈ যাব অ'কে ঠিক আছে